মই সুখী যেত তেতিয়াই হওঁ যেতিয়া আমাৰ পেৰেন পেৰেণ্টছে মোৰ কামত সুখী হয় তেতিয়াই মই সুখী অনুভৱ কৰো আৰু মই যেতিয়া মেট্ৰিক এইছ এল চি এক্জাম ফাইনেল এক্জামত মই ভাল ভাল ৰিজাল্ট কৰিছিলোঁ তেতিয়া ঘৰৰ পেৰেণ্টছ পেৰেণ্টছ মোক ভাল ভাল ভাল লাগিছিল তেতিয়া মই সুখী বুলি বহুত আশা সুখী বুলি মানিছিলোঁ আৰু হাই ছেকেণ্ডেৰী এই হাই ছেকেণ্ডেৰী এক্জামত যেতিয়া মোৰ ৰিজাল্ট ভাল হৈছিল তেতিয়া পেৰেণ্টছে ঘৰৰ পেৰেণ্টেছে মোৰ সুখী সুখী বুলি সুখী চাই ময়ো সুখী হৈছিলোঁ আৰু যেতিয়া মই ডিগ্ৰীত যেতিয়া মই সাধাৰণ সম্পাদকত মই ইলেকশ্যন ইলেকশ্যন খেলিছিলোঁ তেতিয়া ঘৰৰ পৰা যেতিয়া চাপ'ৰ্ট কৰিছিল তেতিয়া মোৰ বহুত ভাল লাগিছিল তাৰপিছত ভাল লাগিছিল তাৰপিছত যেতিয়া জিকি জিতিছিলো তেতিয়া ঘৰৰ পেৰেণ্টছৰ পেৰেণ্টছক চাই মই বহুত সুখী হৈছিলোঁ যিহেতু আৰু পেৰেণ্টছ ঘৰৰ পেৰেণ্টছক সুখী সুখী ৰাখিলে মই সুখী